আত্মসহায়ক গোটৰ পৰা মহিলাসকলে যথেষ্টখিনি আগবাঢ়িব পাৰিছে বিশেষকৈ গাঁৱৰ ম মহিলাসকলে তেওঁলোকে ধৰক বিভিন্ন ধৰণৰ হাঁহ পোহিব পাৰিছে হাঁহৰ ফ্ৰাম কুকুৰা ফ্ৰাম কোনোবাই কোনোবাই গাহৰি ফ্ৰাম ছাগলী ফ্ৰাম আদি পোহিব পাৰিছে তেওঁলোকে এটা মোটা অংকৰ ঋণ আত্মসহায়ক গোটৰ পৰা ল'বও পাৰে আৰু তেওঁলোকে পইচা সঞ্চয় কৰিব পাৰে আত্মসহায়ক গোটৰ পৰা বিভিন্ন ধৰণৰ আঁচনিবোৰ ধৰক চৰকাৰৰ পৰা পায় আত্মসহায়ক গোটৰ পৰা মহিলাসকলে যথেষ্টখিনি সুবিধা পোৱাৰ লগতো ঘৰখনৰ হৈ কিবা এটা কৰিব পাৰে ইনকমৰ এটা ৰাস্তা বুলি ক'লেও বেয়া নহয় আত্মসহায়ক গোটত আত্মসহায়ক গোটত থাকিলে মহিলাসকল যথেষ্ট উদ্য়মী হয় তেওঁলোকৰ এটা মনত কিবা এটা যেন মই ক কিবা এটা কৰিব পাৰিম কিবা এখন ফাৰ্ম খুলিব পাৰিম হাঁহৰেই হওক বা কুকুৰাই হওক বা গাহৰি ফ্ৰামেই খুলিম তেওঁলোকৰ তেতিয়া তেওঁলোকক আত্মসহায়ক গোট এটাৰ মহিলাসকলৰ যিসকল বিবাহিত পুৰুষ পুৰুষবোৰ তেওঁলোকো যথেষ্ট সেইটো ক্ষেত্ৰত লাগি বহুতখিনি সহায় কৰিব পাৰে তেওঁলোকৰ কোনো অসুবিধা নহয় পৰিয়াল চলাবলৈ আৰু বহুত কথা শিকে চৰকাৰী আঁচনিবোৰৰ পৰা চৰকাৰেও তেওঁলোকক বিভিন্ন ধৰণৰ সহায় কৰাৰ লগতে বহুত ক্ষেত্ৰত তেওঁলোকক উদ্য়মী কৰি তোলে তেওঁলোকৰ মনবোৰ বহুত সতেজ কৰি তোলে আত্মসহায়ক গোটৰ পৰা তেওঁলোকে পইচা জমা কৰি কেতিয়াবা ধৰক বিপদত কেতিয়াবা সেইটো পইচা উলিয়াব পাৰে আৰু কিছুমান গোটেতো আনকি পইচাবোৰ জমা কৰি কৰি কাৰোবাৰ বিপদ হ'লে তেওঁলোকে পইচাটো দি দিয়ে সেইমতে অনুপাতে ঘূৰাই দিলেই হ'ল তেওঁলোকক গোটৰ তেওঁলোকে পইচাটো ৰাহি কৰি বেলেগক দি দিয়ে তেওঁলোকে সেনেকৈ ঘূৰাই দিলে বহুতখিনি যি যিসকলে সেইটো পইচা লয় তেওঁলোকক বহুতখিনিয়ে অৰ্থ সংকটৰ পৰা ৰেহাই পায় আৰু বিভিন্ন ধৰণৰ সুবিধা চৰকাৰে দিয়ে আছে আত্মসহায়ক গোটৰ পৰা মহিলাসকলক কিছুমানেতো আপোনাৰ আত্মসহায়ক গোটৰ পৰা ৰুই ৰুই আত্মসহায়ক গোটৰ পৰা পইচা লৈ গাহৰি ছাগলী ফ্ৰাম খুলি খুলি বহুত টকালৈকে ইনকম কৰা দেখিছোঁ কিছুমানে মৎস্য পালন কৰে মৎস্য পালন কৰিও ভাল টকা তেওঁলোকে

মহিলাৰ সৱলীকৰণৰ বাবে আত্মসহায়ক গোটতকৈ ভাল বস্তু বুলি মই নাভাবোঁ আত্মসহায়ক গোটে তেওঁলোকক যথেষ্টখিনি সহায় কৰে